মই চোৱা কিছুমান বিখ্যাত নৃত্য ইউটিউব চেনেল বা টিভি অনুষ্ঠান যেনে ডান্স ইণ্ডিয়া ডান্স যোনটো কি আপোনাৰ জি টিভি চেনেলত দিয়ে আৰু ধৰিলওক ইউটিউব ক'বলে গ'লে মই ইউটিউব চাই খুবেই ভাল পাওঁ মই চোৱা ইউটিউব চেনেলসমূহ কিছুমান হৈছে ষ্টে ষ্টাইলিছ উইথ সংগীতা কিছুমান ইণ্টাৰভিউ চেনেলবিলাকো আছে মই আপোনাৰ যোনবিলাক খাদ্য ৰেচিপিবিলাক যোনবোৰ আপোনাৰ চেয়াৰ কৰে সেইবিলাক ইউটিউব চেনেল যেনে ষ্টে ষ্টাইলিছ ফুকন মাইনা এইবিলাকো মই খুবেই গ্ৰহণ কৰোঁ সেইবিলাকো মই খুবেই চাওঁ খুবেই ভাল পাওঁ চাইকেনে মই আচলতে নিজৰ ৰুচিসমূহ ক'বলৈ গ'লে নৃত্য বাহিৰে বেলেগেবোৰ যেনে খাদ্য বনোৱা বা সেইবিলাকত মোৰ বহুত ৰুচি তো সেইবাবে মই ইউটিউব বা এনেকৈ টিভি অনুষ্ঠান খুবেই চাই থাকোঁ